দূৰদৰ্শনত কোনোবা এটা ঘটি যোৱা ঘটনা ওপৰত বিভিন্ন সময়ত টক শ্ব' পতা দেখা যায় ইয়াৰ প্ৰধান কাৰণ হ'ল চেনেলসমূহে টি আৰ পি লাভ কৰাৰ বাবে এই কা কামসমূহ কৰে কিন্তু তেওঁলোকে জনসাধাৰণৰ প্ৰয়োজনীয় হোৱা ক কোনো কামতে তেওঁলোকে তেনে ধৰণৰ টক শ্ব' পতা দেখা নাযায় উদাহৰণস্বৰূপে অসমৰ স্বাস্থ্য স্বাস্থ্য বিভাগ উন্নত কৰাৰ বাবে অসমৰ কৃষি খণ্ড উন্নত কৰাৰ বাবে বা অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰাৰ বাবে কোনো ধৰণৰ তেনে টক শ্ব' পতা দেখা নাযায় কিন্তু তাৰ পৰিৱৰ্তে মহানগৰত হোৱা বানপানী বিভিন্ন সময়ত হোৱা চোৰ দকাইটি হত্যা কাণ্ড বা ধৰ্ষণ কাণ্ড ইত্যাদিক লৈ তেওঁলোকে টক শ্ব' পাতি টি আৰ পি লাভ কৰিব লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ পৰা জনসাধাৰণৰ কোনো ধৰণৰ লাভ নহয়